এটা ডাঙৰ তেলৰ উদ্যোগ বুলি ক'ব পাৰি তাৰপিছত আপোনাৰ ক'বলৈ গ'লে

তাঁত লগাই সেই ধৰণে চাবলৈ গ'লে অসমত কাপোৰৰ এটা বহুত ডাঙৰ উদ্যোগ ক'ব পাৰি